অ' বৰষা গোঁহাই ষ্টৰ হয়নে অ অ মই এই বস্তু কেইটামান লাগিছিলে আলহী আহিছিলে অ অ মই পিয়াঁজ লাগিছিলে দুই কেজিমান তাৰপাছত দালি দুই কেজিমান লাগিছিলে আৰু আলু দুই কেজিমান লাগিছিলে পিয়াঁজ আৰু ৰচুন লাগিছিলে আধা কেজিমান হ'ব নহয় এইকেইটা অ অ মোৰ সেইকেইটা বৰ্তমান মোৰ যাবলৈ অসুবিধা হৈছে অলপ পৰা মই তাকে যাবলৈ অসুবিধা হৈছে হ'ম ডেলিভাৰী কৰিবলৈ ল'ৰা আছে নেকি কেনেবাকৈ দোকানত পোৱা যাবনি ঘৰত থৈ যাবলৈ অ অ ঠিক আছে মই আৰু কিবা বিহু চলি কিবা ডিস্কাউণ্ট অফাৰ দিছে নেকি চলি আছে নেকি কিবা পাম নেকি অ অ ঠিক আছে বাৰু বিলটো অ ফাইভ পাৰ্চেণ্ট ন যিমান হ'লেও মোক বিলটো বনাই পেলাই ধুনীয়াকৈ পঠিয়াই দিবচোন ভালদৰে পঠিয়াই দিব আৰু মই বিলটো চাওঁ কাইলৈ আজিটো যাব নোৱাৰিম অসুবিধা হ'ব কাইলৈ কেইবজা মানত দোকান খোলা হয় ৰাতিপুৱা দহ বজাত ন' ঠিক আছে মই তেতিয়াহ'লে প্ৰায় দহ চাৰে দহত পোৱাকৈ এবাৰ যাম অ অ ঠিক আছে পঠিয়াই দিব তাৰপৰা মোক ফোন কৰি দিব অ অ ঠিক আছে